ষোল্ল অক্টোবৰ দুহেজাৰ তিনি পোন্ধৰ এপ্ৰিল দুহেজাৰ পাঁচ ওঁঠৰ এপ্ৰিল দুই হেজাৰ ষোল্ল পোন্ধৰ জানুৱাৰী দুহেজাৰ চাৰি ওঁঠৰ মাৰ্চ দুহেজাৰ ছয়